যোৱাকালিৰ এক্সপিৰিয়েন্স মোৰ কাৰণে একদমেই বেয়া কিয়নো যোৱাকালি দিয়া সেই চাৰ্টটো আহি পোৱাৰ পিছত মই গম পালোঁ যে তাত বিভিন্ন আঁসোৱাহ আছে আৰু তাৰ তেতিয়াৰেপৰাই মই ভাবিছোঁ যে অনলাইনৰ পৰা বস্তু কিনাৰ আগতে বহুতো সাৱধানতা অৱলম্বন কৰিব লাগিব কিয়নো অনলাইনত কেতিয়াবা এনেকুৱা প্ৰয়োজনো হয় যি প্ৰয়োজনত বস্তু এটা আনিয়েই পিন্ধি ক'ৰবালৈ যোৱাৰ বাবে বস্তু এটা অৰ্ডাৰ দি অনা যায় কিন্তু সেই বস্তুটো যদি অনলাইনৰ পৰা আহোঁতে তাৰ কিছুমান বেয়া আঁসোৱাহ থাকে সেই আঁসোৱাহসমূহ কিনি তাক আৰু পুনৰ উভতাই দিওঁতে বহুত সময়ৰ প্ৰয়োজন হয় লগতে মোৰ কালি যোৱাকালি অনা যিটো প্ৰডাক্ট আছিল সেই প্ৰডাক্টটো সিমান ভাল নাছিল কিয়নো মোৰ মই ভৱা অনুসৰি তাৰ ৰঙটোৰ ক্ষেত্ৰত মই ভাৱিছিলোঁ যে তাৰ কোনো ধৰণৰ ৰং নাযায় বা ই কটন কাপোৰ হয় কিন্তু অনাৰ পিছত দেখিছোঁ যে ই কটন নহয় কটন আৰু পলিষ্টাৰ মিক্স থকা কাপোৰ ইয়াৰ লগতে ইয়াৰ চাৰ্টটোৰ লাহে লাহে ৰং যাবলৈও ধৰিছে সেইকাৰণে মই অনলাইনত বস্তু এটা অৰ্ডাৰ দিয়াৰ আগতে কিছুমান বস্তু ভাৱি চিন্তি কৰিবলৈ চেষ্টা কৰিম ইয়াৰ লগতে মই যদি এটা বস্তু এই অনলাইনৰপৰা নানি এখন মানে দৈনন্দিন দোকানৰপৰা অনা হয় তাৰ বহুতো সুবিধা আছে কিয়নো বস্তু এটা বেয়া হ'লে সেই বস্তুটো আমি পুনৰ তাক ওভতাই দিব পাৰোঁ লগতে যদি বস্তুটো পছন্দ নহয় তাক পইচাটো উভতাই আনিব পাৰোঁ যোনটো অনলাইন মাৰ্কেটত বস্তু এটা বেয়া হ'লে তাক উভতাই আনিবলৈ কিছুমান প্ৰচেছ থাকে আৰু সেই প্ৰচেছ অনু বিলাক কৰিবলৈ বহুতো সময়ৰ প্ৰয়োজন হয় লগতে এজন মানে ব্যক্তি এজনে যেতিয়া ব্যস্ত থাকে সেই ব্যস্ত ব্যক্তিজনে কেতিয়াও অনলাইনৰপৰা বস্তু এটা আনি বস্তুটো যেতিয়া বেয়া ওলাব তেতিয়া তাক ঘূৰাই দিবলৈ নিবিচাৰে বা তেওঁ নাভাবে যে ইয়াক পুনৰ ঘূৰাই দিবলে কাৰণ তেওঁৰ তাত বহুতো সময় গুছি যায় আৰু সেইকাৰণে অনলাইনৰ পৰা বস্তু এটা অনাৰ ক্ষেত্ৰত বহুতো সাৱধানতা অৱলম্বন কৰিব লাগে